আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে অসমীয়া ভাষাটো জীয়াই ৰাখিবলৈ হ'লে আমি প্ৰতিজন অসমীয়াই নিজৰ মাতৃভাষাটো সন্মান আৰু যত্নৰে ৰাখিব লাগিব কিয়নো মাতৃভাষাৰ অবিহনে এটা জাতি সম্পূৰ্ণ কেতিয়াও হ'ব নোৱাৰে যিদৰে মাকৰ অবিহনে এটা সন্তান পৃথিৱীখনৰ দেখুৱাতো সম্ভৱ নহয় ঠিক সেইদৰে মাতৃভাষাটো মাতৃভাষাটো নাজানিলে ভৱিষ্যতে নতুন প্ৰজন্মৰ জীয়াই ৰখা ৰাখিবলৈ হ'লে ভৱিষ্যতে জীয়াই ৰাখিবলৈ হ'লে সৰুৰে পৰাই শিশুসকলক নিজৰ মাতৃভাষাৰ প্ৰতি এই সন্মান দেখুৱাবলৈ শিকাব লাগিব আৰু ভৱিষ্যতে মাতৃভাষাৰ প্ৰতি মাতৃভাষাৰ প্ৰতি যাতে গুৰুত্ব দিয়ে সেই বিষয়ে শিকাব লাগিব আৰু ল'ৰা ছোৱালীৰ ওপৰত গুৰুত্ব দিব লাগিব যাতে তেওঁলোকে সৰুৰে পৰা মাতৃভাষাটো ভালদৰে শিকে আৰু লিখা লিখিব পাৰে তাৰ ওপৰত অভিভাৱক সকলো গুৰুত্ব দিব লাগিব আজিকালি আমাৰ ল'ৰা ছোৱালীবিলাকে কিছুমান থলুৱা শব্দ পাহৰি পেলোৱাৰ দৰে হৈছে যিবিলাক শব্দ যেনে নাঙল কোৰ আদি সেই শব্দবিলাক তেওঁলোকে পাহৰি পেলাইছে কাৰণ অসমীয়া থলুৱা শব্দ যেনে জা জলপান চিৰা মুড়ি গুৰ লাডু আৰু সেই তেনেকুৱা জাতীয় কিছুমান শব্দ সৰু ল'ৰা ছোৱালীবিলাকৰ মনলৈ নাহে আৰু তেওঁলোকে সেইবিলাক আজিকালি ভালকৈ চিনি নাপায় ইয়াৰ লগতে শিশুসকলক কবিতা আবৃতি তৰ্ক প্ৰতিযোগিতাৰ জৰিয়তে নিজৰ ভাষাটো শুদ্ধকৈ ক'বলৈ শিকিবলৈ যত্ন কৰাব লাগে বিদ্যালয়বিলাক যিহেতু আজিকালি এই ইংলিছ মিডিয়ামৰ যিবিলাক বিদ্যালয়ত আছে তাত বিশেষভাৱে ইংলিছ বিষয়টো প্ৰতিহে বেছিকৈ গুৰুত্ব দিয়া দেখা যায় দিয়া দেখা যায় আৰু ল'ৰা ছোৱালীবিলাকে যিহেতু সেই বিষয়টোৰ প্ৰতিহে গুৰুত্ব দিয়ে কাৰণ অসমীয়া ভাষাটো ভালকৈ লিখিবলৈ তেওঁলোকে লিখিব নোৱাৰে আৰু ভালকৈ আয়ত্ব কৰিবলৈ নিবিচাৰে কাৰণ নিজৰ ভাষাটো যদি ভালকৈ লিখা পঢ়া কৰি সম্পূৰ্ণকৈ ক'ব নোৱাৰে তেতিয়াহ'লে আমাৰ অসমীয়া ভাষা একেবাৰে লুপ্ত পাব বুলি মই ভাবোঁ কাৰণ অসমীয়া ভাষা নহ'লে জীয়াই নাথাকিব আজিৰ প্ৰজন্মৰ বাবে অসমীয়া ভাষাটো ভালকৈ শিকাত গুৰুত্ব দিয়াতো বাধ্যতামূলক বুলি মই ভাবোঁ আৰু যিহেতু ওপৰ ওপৰৰ ওপৰৰ যিহেতু ওপৰ মহলৰ মানুহবিলাকেও ভালকৈ অসমীয়া ভাষাটো ও ক'বলৈ শিকিবলৈ বা বিদ্যালয়বিলাকত ভালকৈ শিকাবৰ বাবে গুৰুত্ব দিয়াটো আজিৰ এই প্ৰজন্মৰ বাবে বাধ্যতামূলক বুলি ভা ভাবোঁ আৰু অসমীয়া ভাষাটো ভালকৈ ক'ব পাৰিব বুলি মই ভাবোঁ কাৰণ অসমীয়া ভাষা নহ'লে বিলুপ্ত হৈ যাব বুলি এই ভাবিব পৰা যায় কাৰণ আজিকালি অসমীয়া ভাষাৰ প্ৰতি মানুহৰ এটা বিশেষ ভাৱে অৱহেলিত হোৱা যেন দেখা যায় কলা সংস্কৃতিৰ দিশতো আৰু কিছুমান বাৰ্তালাপৰ যোগেদিও ও অসমীয়া ভাষাটো ভালকৈ সজীৱ হৈ থাকিব বুলি মই ভাবোঁ লগতে আন এটা দিশৰ বিষয়ে ক'বলৈ যাওঁতে আজিকালি অভিভাৱকসকলেও নিজৰ শিশুসকলক নামি দামী মঞ্চ গীত মাত নৃত্য প্ৰদৰ্শনৰ বাবে বহুত ঠাইলৈ লৈ যায় তেতিয়া শিশুসকলে সেই সময়ত অসমীয়া ভাষাটো ভাষাটো ভালকৈ অন্য ভাষা ব্যৱহাৰ কৰিব লগা লগীয়া হয় আৰু তেতিয়া শিশুসকলৰ মাজত মাজত ঘূৰি আহি ঘূৰি আহি ঘূৰি আহি মিডিয়ামৰ মিউজিয়ামৰ সন্মুখত বক্তৃতা দিয়াৰ য়াৰ বক্তৃতাৰ পিছত মাতৃভাষাটো যেন অশুদ্ধকৈ ক'লে সন্মান হানি হ'ব তেনে যেন ভাৱ হয় সেইবাবে মই আজিৰ প্ৰজন্ম অসমীয়া ভাষাটো ভালকৈ ক'বলৈ শুদ্ধ কৰি লিখি এই ভৱিষ্যতে যাতে এজন ভাল সু নাগৰিক হ'বলৈ অনুৰোধ জনাই ইমানতে সামৰণি মাৰিছোঁ